হয় মই ভাবোঁ তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ যেনে মীন পালন মীন পালন কৰিলেই নহ'ব তাৰ প্ৰতি যত্নও ল'ব লাগিব মাছৰ পোনা মেলাৰ পাছত সময়মতে দানা দিব লাগিব মীন পালন কৰিলে মাটি আৰু পানীৰ উচিত ব্যৱহাৰ কৰিব পাৰি সৰু পৰিয়ালে নিজে পোহা মাছখিনি প্ৰয়োজন অনুসৰি তেওঁলোকে খোৱাৰ উপৰিও অতিৰিক্ত মাছখিনি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিব পাৰে অনান্য কৃষিকৰ্মৰ তুলনাত মীন পালন সহজ যদিও নতুনসকলৰ বাবে কঠিন কাৰণ মাছ পানীৰ তলত থাকে বাবে পাৰৰপৰা মাছৰ অনুমান কৰিব নোৱাৰি পুখুৰী নিৰ্মাণ কৰি মীন পালন কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় দ্বিতীয়তে হ'ল আপোনাৰ পশুপালন পশুপালন বুলি ক'লে ইয়াত গাহৰি পালন গৰু ছাগলী হাঁহ কুকুৰা ইত্যাদি গৰু আমি হালোৱা গৰু হিচাপে বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰোঁ গৰু গাখীৰ বিক্ৰী কৰিব পাৰোঁ গৰু গোবৰ এবিধ উত্তম সাৰ ইয়াকো আমি বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰোঁ ছাগলী মাংস বিক্ৰী কৰি স্বাৱলম্বনী স্বাৱলম্বী হ'ব পাৰোঁ ছাগলীৰ মাংসত বহুতো প্ৰ'টিন আছে গাখীৰ ছাগলী গাখীৰো বিক্ৰী কৰিব পাৰি গাাহৰিও পুহি স্বাৱলম্বী হ'ব পাৰোঁ এটা গাহৰি বজাৰত আঠৰপৰা দহ এটা গাহৰিয়ে বছৰত আঠৰপৰা দহটা পোৱালি জন্ম দিয়ে বিজ্ঞানসন্মতভাৱে গাহৰি পুহিলে বেছি লাভান্বিত হ'ব পাৰি গাহৰি পোৱালি বেছি লাভান্বিত হ'ব পাৰি এটা পোৱালি বজাৰত চাৰি পাঁচ হাজাৰ টকাত বিক্ৰী কৰিব পাৰি আৰু গাহৰি অতি গৰম বা অতি ঠাণ্ডা সহ্য কৰিব নোৱাৰে বতাৰ চলাচল কৰিবপৰা ঠাই হ'লে বেছি ভাল হয় কিয়নো নিবনুৱা সমস্যা সমাধান কৰাৰ আন এটা উপায় হৈছে আপোনাৰ ব্ৰইলাৰ পোহা ব্ৰইলাৰ পুহি আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু সময়ে সময়ে ভিটামিন ভেকচিন প্ৰয়োগ কৰিলে বেছি লাভান্বিত হ'ব পাৰি আৰু এটা হ'ল আপোনাৰ সৰিয়হ খেতি সৰিয়হ খেতি কৰাটো ইমান সহজ নহয় সৰিয়হ খেতি কৰিবলৈ প্ৰথমে মাটি চহাব লাগিব সাৰ প্ৰয়োগ কৰিব লাগিব তাৰ পাছতহে গুটি সিঁচিব লাগিব গুটি সিঁচাৰ পাছত পানী দিব লাগিব তেতিয়া যেতিয়া সৰিয়হৰ দুপতীয়া পাত ওলায় তেতিয়া বৰষুণ পালে সৰিয়হ খেতি ভাল হোৱাৰ সম্ভাৱনা বেছি আৰু বেছি লাভজনক হ'ব পাৰি তৃতীয়তে হ'ল আপোনাৰ ফটোগ্ৰাফী নৱপ্ৰজন্মৰ আন এটা বৃত্তি হ'ল ফটোগ্ৰাফী ফটোগ্ৰাফী কৰি এখন ঘৰ চলাব পাৰি ফটোগ্ৰাফী কৰি মাহিলী বিছৰপৰা পঞ্চাছ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি নৱপ্ৰজন্মক এটাই কথা কওঁ কাম কৰিলে যিকোনো এটা কাম কৰিব লাগে তেতিয়া ভাল তেতিয়া ভালধৰণে কামটো বুজি পোৱা হয় আৰু যিটো কাম কৰিছোঁ সেই কামটোৰ পৰা সোনকালে উপাৰ্জন কৰিব পাৰি